হয় কোনে কৈছে বাৰু হয় হয় হয় কওকচোন অঁ আপোনাৰ এই প্ৰব্লেমটো কেতিয়াৰ পৰা পাইছে বাৰু অঁ আপোনাৰ অঁ আপোনাৰ লোকচনটো দিব পাৰিব নি হয় আপোনাৰ পিনক'ডটো কবচোন অঁ আপোনালোকৰ এই লেঙিবৰ নহয় জানো লেঙিবৰ পঞ্চায়ত আণ্ডাৰত অঁ মানে কি হ'ল আপোনালোকৰ যিটো মটৰ সেইটো বৰ্তমান বেয়া হৈ আছে মানে

হয় হয়

হয় হয় হয়

হয় হয় ঠিক আছে দিয়ক অঁ